মই এটা ফোন কিনিছিলোঁ ইনফিনিক্সৰ ফোনটো কিনাৰ তিনিদিন পিছতে তাৰ চাৰ্জাৰডাল বেয়া হৈছিল তাৰে এসপ্তাহ দুসপ্তাহ মান পিছত তাৰ কেবলডাল বেয়া হ'ল আৰু মোটামোটি ছমাহ মানৰ ভিতৰত মানে ফোনটো নিজে নিজেই ডিচপ্লে'খন ওপৰত উঠি আহিল বেয়া হৈ থাকিল গতিকে সেইটো মই এতিয়ালৈকে কৰা চাগে আটাইতকৈ ডাঙৰ মানে ভুল সেই পাৰ্চেজটো মোৰ আটাইতকৈ ডাঙৰ ভুল বুলি মই ভাবো আৰু মই জীৱনত কেতিয়াও অইন লোকক ইনফিনিক্সৰ ফোন ৰিকমেণ্ড মই নকৰিম